আমাৰ মোৰ এখন টেক্টৰ আছে টেক্টৰখন আমাৰ ঘৰৰ পৰা এক দুই কিলোমিটাৰমান আঁতৰত হেৰি আছে এনেকৈ ডাঙৰ নদী এখন আছে বৰৈঘাট নদী বুলি কয় তাৰ পৰা এনেকৈ শিল বালি এনেকৈ আনি পেলাই মই ব্যৱসায় কৰোঁ আৰু আমাৰ বাৰীটো বহুত বিভিন্ন ধৰণৰ গছ গছনিয়ে আগতে লগাই থৈছোঁ দেউতাইও লগাইছে মইয়ো লগাইছোঁ লগাই মেলি ইতা তাৰে ঠাল ঠেঙুলিখিনি কাতি পেলাই খৰি হিচাপত বিক্ৰী কৰোঁ পাইকাৰি হিচাপত দিওঁ আৰু তেনেকৈ বেপাৰো ধুনীয়াকৈ চলি যায় আৰু গছ গছনি মই বহুত তেনেকৈ মাজে মাজে লগায়ো থাকোঁ যাতে গছৰ গছ কমি নাযাওঁক প্ৰাকৃতিকৰ বস্তু প্ৰাকৃতিক হিচাপে থাকক সেইটোৱে আৰু